হেল্ল' দাদা মই এই পুৰণা ফাৰ্ণিছাৰ মানে আছিলে হেৰি ডানলপ এটা এই বেয়া হৈছে তাকে আপোনাৰ তাত দিম বুলি ভাবিছিলোঁ কেনেকুৱা লাগে মানে মোৰ এতিয়া দাম কেনেকুৱা কি কি কি কেনেকুৱা বা ডিজাইনৰ আছে অঁ হয় নেকি মোৰ ডানলবৰে হয় খালি হেৰি লেডাৰৰ নহয় আৰু

থিক আছে মই লৈ যাম নহ'লে

শুনিছোঁ হয় ঠিক আছে দামটো বাৰু হৈ যাব ঠিক আছে বস্তুটো চেঞ্জ হ'ব তাৰমানে চেঞ্জ হৈ যাব ঠিক আছে ঠিক আছে হ'ব দিয়ক